এই তেনেকৈ গ্ৰাম্যঞ্চলীয়া লোকসকলে আমাৰ এতিয়া নগৰীয়া অঞ্চলৰ লোকসকলে মন গ'লে অকণমান বাহিৰলৈ ওলাই যায় বা ও তেনেকৈ অকণমান চহ বাহিৰলৈকে ওলাই যায় আৰু ঠিক তেনেকৈ মনটো তেনেকৈ ভাল লাগে অকণমান বাহিৰলৈ ওলাই গ'লে টাইম পাছো হয় আৰু তেনে ঠিক তেনেদৰে গ্ৰাম্যাঞ্চলৰ লোকসকলৰ তেনেকৈ বাহিৰলৈ ওলাই যাবলৈ তেনেকুৱা জেগা নাথাকে সেইবাবে তেওঁলোকে খেলা ধূলাৰ জৰিয়তেই তেওঁলোকে সময়টো পাৰ কৰে আৰু খেলা ধূলাৰ জৰিয়তে তেওঁলোকে নিজৰ ব্যক্তিত্ব বিকাশ সাধন কৰে আৰু তেওঁলোকে খেলাৰ জৰিয়তে ব্য় বৌদ্ধিক মানসিক আদি ক্ষমতা ৰক্ষা কৰে আৰু তেওঁলোকৰ আমাৰ এতিয়া যেনেকৈ নহ নগৰত বাহিৰলৈ ওলাই যোৱাটোৱে অকণমান ফূৰ্তি তেওঁলোকৰ তেনেকৈ খেলা ধূলা কৰাই অকমান ফূৰ্তি আৰু তেওঁলোকৰ খেলা ধূলা কৰাৰ মাজেৰে তেওঁলোকৰ কোনোদিনা কাজিয়া পখাল নহয় আৰু তেওঁলোকে মিলা প্ৰিতীৰে থাকে গ্ৰাম্য়াঞ্চলৰ লোকসকল অতিথিপৰায়নো হয় তেওঁলোকে মানুহক শুশ্ৰূষা কৰিও ভাল পায় আৰু গ্ৰাম্য়াঞ্চলৰ লোকসকলে কাজিয়া পখালো কৰি ইমান ভাল নাপায় তেওঁলোকৰ মিলা প্ৰিতীটো বেছি সেয়াই কৈছোঁ